হেল্ল' অঁ অঁ হয় কি কি কাপোৰ লাগিব বা অঁ অঁ অৰজিনেল নে অৰজিনেল ডুপ্লিকেট অঁ কওকচোন কিমান দামৰ লাগিব আছে কাপোৰৰ ডিজাইন লৈ দাম আছে বাৰ হাজাৰ পঁচিছ হেজাৰ ত্ৰিছ হেজাৰ

অঁ

অঁ চাই লম ময়ো মিলাই কেনে পাৰি নিকি অঁ আহিব খুচ খাচ মিলাইছে হাঁ চক' ত আপোনাৰ সুবিধা হ'লেই আহিলে হ'ল সদায় থাকে অঁ অঁ অঁ অঁ আছে গামোচা আছে অঁ

অঁ মান ধৰিবৰ কাৰণে অঁ আহিলেই হ'ব আহিলেই দাম চাম মিলাই ল'ব পাৰিম

অঁ অঁ অঁ ঠিক আছে